হেল্লো এইখন ভোগজৰা ৰেষ্টুৰেণ্ট হয়নে অঁ মই আপোনলোকৰ মোৰ বাৰ্থডে' কাৰণে আপোনলোকৰ হেৰি কি কয় ৰেষ্টুৰেণ্টখনৰ পৰা মই খানা অৰ্ডাৰ দিছিলোঁ এই ইমান বেয়া খানা দিলে যে গোটেই মানুহে বেয়া পালে খাই

অঁ আপুনি কি খানা মানে অৰ্ডাৰ ল'লে আমাক দিলে বাৰু কওকচোন ইমান লাজ পাইছোঁ মানুহৰ আগত এতিয়া ইমানখিনি মানুহ এতিয়া ঘৰত বনাবলৈ দিগদাৰ কাৰণে আপোনালোকৰ হোটেলৰ পৰা অৰ্ডাৰ দিলোঁ আৰু আপুনি খানাটো দিওঁতে এনেকৈ কৰিলে কি তেনেকৈ অৰ্ডাৰ লোৱা খানাবো আপোনালোকে তেনেকৈ দিয়ে নেকি মানুহক হাঁ ইমানখিনি মানুহক মাতিলোঁ খুৱাম বুলিকৈ আপোনালোকে এনেকুৱা বেয়া খানা দিছে লাছ পাইছোঁ নহয় মানুহৰ আগত আপুনি কি তেনেকৈয়ে অৰ্ডাৰটো লওঁতে ইমান মিঠা মিঠা কথাই যে অৰ্ডাৰটো লয় কিন্তু বস্তুটো যেতিয়া ঘৰত দিয়ে তেতিয়া কি ফাল্টু বস্তু দিয়ে হে আপোনলোকৰ দোকানখনৰ আপোনলোকৰ মানে দোকানলৈ যোৱাটোৱেই আমাৰ ভুল হ'ল আৰু দোনাকত হোটেলত যে ইমান ভাল ভাল খানা দিয়ে আৰু আমি অৰ্ডাৰ কৰা পিছত যে ইমান গেলা খানা দি পঠিয়াইছে কাক খাবলৈ দিছিলে সেইখিনি মই আপোনলোকক কমপ্লেইণ্ট কৰিম কিন্তু দেই আপোনলোকৰ মানে ভাল বুলিকৈ অৰ্ডাৰটো দিলোঁ দিয়া পিছত এইখন কৰিলে কিমান লাজ পাইছোঁ মানুহৰ আগত আপোনালোকে কিন্তু এতিয়া খানা আপোনালোকে বাৰ্থডে'টো হৈ গ'ল হৈ গ'ল কিন্তু আপোনালোকে এতিয়া খানা যেনেকৈ আপোনালোকক অৰ্ডাৰ দিছিলোঁ তেনেকৈ ভাল খানা দিয়ক মই আকৌ মোৰ গেষ্টখিনিক মাতি আনি আকৌ মই খুৱাব লাগিব আপোনালোকে কেনেকৈ কি কৰে দিয়ক মুঠতে অৰ্ডাৰ লৈছে ইমানখিনি পইচা ল'লে লোৱাৰ পিছতো ইমান বেয়া খানা দিছে মানুহৰ আগত লাজ পাইছোঁ নহয় অঁ আপোনালোকে মোৰ খানাটো এতিয়া আপোনালোকে আপুনি এটা কাম কৰক এতিয়া একেটাই এড্ৰেছ একেটাই নাম একেটাই আপোনালোকে মুঠতে খানা পঠিয়াই দিয়ক মই মোৰ আলহীক মাতি মই খানা খুৱাব লাগিব